এইবাৰ কি কি খেতি কৰিছে আপুনি অঁ অঁ অ এইবাৰ নাপালে অঁ অঁ এতিয়া কি ধান দিব

অঁ অঁ অঁ অঁ

এতিয়া কি দাৱাই দিছে অঁ অঁ

ডাৱৰ বতৰবিলাকে কৰে

অঁ অঁ অঁ যেনে হ'বই লাগিব যেনে তেনে কিবাকৈ হ'লেও অঁ অঁ অঁ

অঁ ঠিকে ভাবিছে দিয়ক

মাটিবিলাক এনেই থাকিব অঁ অঁ অঁ অঁ